চামগুৰি পটীয়ৰী পেৰাভাৰী বনগাঁও ৰাওনা পাৰ খলিহা মাৰি গেৰেকী পোহাৰ দিয়া হাজৰিকা চুক কমলাবাৰী গড়মূৰ যোৰহাট ডিব্ৰুগড় ধেমাজি গোলাঘাট বোকাখাট